অঁ কোনে অঁ কওকচোন

কওকচোন কি হৈছে অঁ আৰু অঁ ছুগাৰ অঁ কেইনি কেই এতিয়া ছুগাৰ যদি অলপ চেনি তেনি বন্ধ কৰবচোন মিঠা চিঠা খোৱা লোৱা আৰু আলুটো কমকৈ খাব আৰু আদি কি কাঁকলৰ বিষৰ কাৰণে গৰমপানী দি হেৰি পায় হট ৱাটাৰ বুলি এটা বেগ পায় সেই বেগটো লৈ অলপ শুব ভৰিটো গৰম পানী দিব আৰু ঠাণ্ডাও পৰিছে ন সেইকাৰণেও এনেহেন হয় জুই জুই পুৱাওঁ অঁ অঁ সেনে কৰিব আৰু বৰ জুই চুই পুৱাব আৰু খোজকাঢ়িলে খোজকাঢ়িব পাৰিব দিয়ক গৰমপানী দি ভৰি দুখন সেকি গৰমপানী দি অঁ অঁ দিয়ক তে